বাইদেউ ভাড়াটো কথা পাতিম বুলি ভাবিছিলোঁ ঘৰৰ পাতি থৈছে গম পাইছোঁ এতিয়া মোৰ দেখিছে অকলশৰীয়া মানুহ তেনেকৈ ইনকামো নহয় কমাব পাৰিলে ভাল হ'লহেঁতেন আৰু সেইটো বাৰু গম পাইছোঁ তথাপিও এবাৰ চেষ্টা কৰি চাওক কমাব পাৰে নেকি হয় হয় গম পাইছোঁ বাৰু আপোনাৰ কথাবোৰ তথাপিও মই অকলশৰীয়া মানুহ এইবাৰ মানে তেনেকৈ কামো তেনেকৈ হোৱা নাই মোৰ অলপ দিগদাৰ হৈছে অঁ আপোনাৰ এই সেইটো গম পাইছোঁ কিন্তু মোৰ দিগদাৰ হয় মাহে মাহে দি থাকিলে মোৰে লাভ হয় দিয়কচোন পিছত দিবলৈ একেৰা একেলগে মানে পইচাটো দিবলৈ দিগদাৰো হয় হয় হয় গম পাইছোঁ কিন্তু মই দিনৰ দিনটো ঘৰত নাথাকোঁ তেনেকৈ কাৰে ইলেক্ট্ৰনিক হেৰিয়ৰ ইমান খৰচো নহয় পানী মোৰ এজনী মানুহৰ ইমান খৰচ নহয় বাৰু ঠিক আছে হ'ব দিয়ক ৰাখিছোঁ